অ ক'ত আছা ক'ত ক'ত মাৰিব যাবি এতিয়া ক'ত যাবা এই নদীতে যাওঁ নদীকে যাওঁ নদীত গেলি আকৌ হেৰি হ'ব নহয় মানুহ লাগিব নহয় আমি দুজনে নহ'ব কোৰ সিঁচিম কোৰ কোৰ কোৰ কোৰ সিঁচিম এই ডাঙৰ কোৰ সিঁচিম ডাঙৰ কোৰটো সিঁচিম আহিছেনি এ ও ও জকাই এখন ল'ম অ এই হেৰি কৰিম তাতে চাঙি বনাম ব'ল সেইটো ব্যৱস্থা বনাব লাগবো ঠেলা চেলা নাই যেতিয়া আৰু মেইন মালটো বান্ধি উঠি তাৰপিছতে তাতে আৰু অ তাকেইটতো আৰু অ এই লগ আছে ৰ' এতিয়া লগ ওলাব বেছি বেছি মানুহ ক'ব এই জাল হৈ যাব

যাব লাগে কিয় ইমান ডাঙৰ দে ওলা পিছে হেৰি কৰ ইহঁতক মাত দি মই আগবাঢ়োঁ আহি থাকা